হেল্ল' দাদা মই মানে অলপ আগত যিবিলাক খাদ্য অৰ্ডাৰ কৰিছিলোঁ সেইবোৰ এতিয়া নালাগে মানে ঘৰত অলপ আপত্তি কৰিছে মানে অৰ্ডাৰ দিয়া খাদ্য বাবে সেইটো কাৰণে এটা কাম কৰিবচোন যদি পাৰে অৰ্ডাৰটো অৰ্ডাৰবিলাক মানে কেঞ্চেল কৰি দিব কাৰণ মই মানে এপছত গৈ চালো আৰু আপোনালোকৰ লিংকত গৈ চালো মানে তেনেকৈ কোনো ধৰণৰ মানে কেঞ্চেল বুলি কামৰ অপশ্যনটো বিচাৰি পোৱা নাই গতিকে আপোনালোকে পাৰে যদি অৰ্ডাৰকেইটা কেঞ্চেল কৰি দিবচোন